আচলতে মই গান নাম বিহু নাচ নৃত্য নাটিকা খুব সৰুৰ পৰাই জড়িত মানে আমাৰ ঘৰত মোৰ ঘৰত মানে দাদাহঁতে মই সৰু থাকাৰ পৰাই নাটক কৰা মানে দাদাই ডাঙৰ দাদাই ভাওনা কৰে মই নৃত্য নাটিকা কৰোঁ আমাৰ মানে গোটেই পৰিয়ালটোৱে মানে এই সাংস্কৃতিক বিভাগত মানে ওতঃপ্ৰোতভাৱে জড়িত আৰু সৰুৰ পৰাই দাদাক নাটক কৰা দেখা পাই ময়ো মানে নাটক কৰিছিলোঁ দশমমান শ্ৰেণীত মই তেতিয়া আমি সেন্দুৰ বুলি এখন মই এতিয়াও মনত আছে মোৰ মই বালিকা বিদ্যামন্দিৰত পঢ়িছিলোঁ হাইস্কুল পূৱ বালিকা বিদ্যামন্দিৰ তাত পঢ়িছিলোঁ আমাৰ চাৰহঁতে খুব সহায় সহযোগ কৰিছিলে খুব ভাল লাগিছিলে তাৰ আগতেও মানে সৰুৰ পৰাই মই গান গাইছিলোঁ আমাৰ অম্বৰিশ কুমাৰ বৈশ্য ছাৰ মানে খুব জানা আমাক সকলোৱে জানে চাৰক ৰেডিঅ' আৰ্টিষ্ট চাৰেও মোক খুব আশীৰ্বাদ দিছিলে তুমি পাৰিবা এইবিলাক কৰি থাকা তেনেকে মানে প্ৰেৰণা ছাৰৰ পৰাই পাইছিলোঁ কবিতা আবৃত্তি নাচ গান নাচটোও মই খুব মানে একেবাৰে কিজানি মনত থাকা অৱস্থাৰ পৰাই মই নাচ বিহু নাচিছিলোঁ আমাৰ মানে মাৰ ঘৰত গব্ৰাদল তাত মানে আমাৰ বিহু পাৰ্টি আছিল মই বহুত বিহু নাচিছোঁ তাৰ পৰা তেনেকেই বিয়া হোৱাৰ আগলৈকেই মানে নাম চাম মই গাইছিলোঁ পাঠকৰ নাম গাইছিলোঁ পাঠকৰ নাম মোৰ সৰু দাদাই গাইছিলে সৰু দাদাক দেখি দেখি ময়ো শিকিছিলোঁ সেই কাৰণে নিৰ্দিষ্টকে মানে গুৰু নাছিলে আৰু দেখি শুনিয়েই শিকিছিলোঁ তাৰপিছত ছোৱালী অৱস্থাতো আমাৰ ভাগৱত পাঠ হয় সেইবিলাকতো সহযোগ কৰিছিলোঁ বা গুৰুজনাৰ তিৰোভাৱ তিথিত আমাৰ জন্ম জয়ন্তীত প্ৰ'চেশ্যন হয় সেইবিলাকতো নাম প্ৰসংগ কৰিছিলোঁ নাম গাইছিলোঁ এতিয়া আকৌ বেছি ভালকে জড়িত নাম প্ৰসংগত বা গান চানো গাওঁ ওচৰে পাজৰে আমাৰ দলো আছে তেনেকে তাৰপিছত বিয়াৰ পিছত মই শহুৰৰ ঘৰতো মানে পৰিৱেশটো ঠিকেই পালোঁ শহুৰৰ পৰিয়ালটোও মানে মোৰ সাংস্কৃতিক বিভাগত জড়িত শহুৰেও মানে মোৰ নাটক চাটক কৰিছিলে নাম প্ৰসংগ কৰিছিলে তাৰপিছত আমাৰ পূৱ তাত আঞ্চলিক ভিত্তিত আমাৰ মানে বহুত বছৰ হ'ল চনটো মোৰ মনত নাই তেতিয়া মানে আমাৰ নামৰ প্ৰতিযোগিতা হৈছিলে তেতিয়াই মই আঞ্চলিক ভিত্তিত মই ফাৰ্ষ্ট পাইছিলোঁ আমাৰ দলটোৱে শিয়ালমাৰী দল আছিলে এইটো তেতিয়া শহুৰে খুব ভাল পাইছিলে তেনেকে আৰু মানে নামটো খুব বেছিকে জড়িত হৈ থাকিলোঁ নামটো খুব গাওঁ নাম প্ৰসংগ কৰোঁ আৰু সমজুৱা কামতো মই জড়িত মাতৃ গোট বা তেনেকুৱা সামাজিক কামত যোনে য'তে মাতে ত'তেই যাওঁ গান চানো গাওঁ এইবিলাকো কৰি আছোঁ গান চানো চৰ্চা কৰি আছোঁ বিশেষকে বৰগীত বৰগীত গাওঁ বৰগীত গায়ো মানে এইবিলাক খুব ভালপাওঁ এনে ল'ৰা ছোৱালীয়েও কৰে মানে গোটেইখিনি আৰু মানে কোনো বাধ্য বাধকতা পোৱা নাই যেতিয়াই ইচ্ছা তেতিয়াই মানে চব কৰোঁ আৰু স্কুলতো মই এতিয়া কৰিলোঁ যোৱা বছৰ আমি এখন নাট কৰিছোঁ মোৰ ল'ৰা ছোৱালী দুটা শংকৰদেৱত পঢ়ে তাত আমাৰ মাতৃ ভাৰতী আছে মাতৃ ভাৰতীৰ পৰা আমি এখন একাংকিকা নাট কৰিছিলোঁ নাৰী নিৰ্যাতনৰ ওপৰত খুব চবেই ভাল পাইছে খুব সুন্দৰ মই শাহুৱেক হৈছিলোঁ গোটেই সকলোৱেতো খুব ভাল হেৰি কৰিছে আৰু পাইছে সেনেকে আৰু আগুৱাই যাই আছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে আৰু মানে ভালদৰে কৰিব পাৰোঁ